ভ্ৰমণ এতিয়া মোৰ দুটা বিষয়ৰ ওপৰত ভ্ৰমণ বেছি ভাল লাগে আপোনাৰ এটা হ'ল ধৰ্মীয়মূলক ভ্ৰমণ আৰু সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে যিখিনি ভ্ৰমণ হয় সেইখিনিও ভাল লাগে ধৰ্মীয়মূলক ভ্ৰমণ মই কৰিছোঁ আগতে বহুতবাৰ কৰিছোঁ আপোনাৰ কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ পুৰী তালৈকো গৈছোঁ আৰু এটা প্ৰবল ইচ্ছা হেঁপাহ আপোনাৰ এই অমৰনাথ যাত্ৰা অমৰনাথ আপোনাৰ জন্মু কাশ্মীৰৰ যিটো অনন্তনাগ ডিষ্ট্ৰিকত জন্মু কাশ্মীৰ যি প্ৰাকৃতিক লিংগ সৃষ্টি হয় তাত বৰফেৰে সেই বস্তুটো দৰ্শনৰ এটা খুব হেঁপাহ আছে তাতো দৰ্শন কৰিবলৈ যাম বুলি ভাবি আছো এইবাৰ আৰু এটা মধ্য প্ৰদেশ আপোনাৰ মহাকালেশ্বৰ তালৈকো যোৱাৰ আমি প্লেনিং কৰিছোঁ এইবাৰ মোটামুটি টিকট হৈছেই আমাৰ আমাৰ লগ বন্ধুও মোটা মোটি বিছ ত্ৰিছজনমান যাব আমি সকলোৱে যাম ভাল লাগে ভ্ৰমণ ধৰ্মীয়মূলক ভ্ৰমণখিনি মোৰ বেছি প্ৰিয়